অঁ ক'ত আছা অঁ অঁ এই মই মানে কাম এটাত আহিছিলোঁ এই চৰাইদেউলৈ এই অঁ এতিয়া মোৰ ঘৰলৈ উলটি যাবলৈ লাগে এতিয়া প্ৰথম গুৱাহাটী গৈ মই তাপা ঘৰলৈ যাম গুৱাহাটীলৈ যাবলৈ এতিয়া কি ব্যৱস্থা আছে অঁ অঁ অঁ অঁ ট্ৰেইনত গ'লে ভাল হ'ব তেতিয়াহ'লে অঁ অঁ অঁ ঠিক আছে ট্ৰেইনতে তেতিয়াহ'লে ব্যৱস্থা কৰোঁ হ'ব